হয় শৰীৰৰ লগত এতিয়া ধৰি লওক শাৰীৰিক অকল ভাল থাকিলেও মানসিক যদি ঠিক নেথাকে তেতিয়াওতো কোনো মানে এখন গাড়ী দুটা চাৰিখন চকা আছে যদি এটা ফুটি থাকে তেতিয়াওতো বোলে এইটো বিকল তেতিয়াতো সেইখন গাড়ী নচলে ঠিক তেনেধৰণৰ প্ৰশ্ন কথা ধৰি লওক এখন এটা স্ৱাস্থ্য ভালদৰে ৰাখিবলৈ হ'লে চাই জীয়াই থাকিবলৈ হ'লে চলন ফুৰণ কৰি থাকিবলৈ হ'লে আজি সমাজৰ লগত মিলি থাকিবলৈ হ'লে শৰীৰ স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যওতো লাগিব শাৰীৰিক ছাগৈ স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যও ভাল হৈ থাকিব লাগিব মানসিক ভাল স্বাস্থ্য ভাল হৈ থাকিবৰ কাৰণে আকৌ ধৰি লওক তেওঁলোকে চ তেওঁলোকে ধৰি লওক এজন মিস্ত্ৰি থাকে মিস্ত্ৰাীৰ কাম পাব লাগিব যদি তেওঁ কাম নে নেপায় ল'ৰা ছোৱালী পোহপাল দিব নোৱাৰে তেতিয়াওতো তেওঁ মানসিকভাৱে তেওঁ ভাগি পৰিব গতিকে শাৰীৰিক যদিও ভালে থাকে যদি মানসিকভাৱে তেওঁ যদি টকা পইচা ফালৰ পৰা চ অৰ্থনীতিৰ ফালৰ পৰা যদি তেওঁ দুৰ্বল হৈ পৰে তেওঁ মানসিকটো ভাগি যাব আৰু যদি তেওঁ কোনোবা যদি খাবৰ দিব খাব ল'বৰ কাৰণেও কষ্ট পায় তেতিয়াওতো শৰীৰটো বেয়া হৈ যাব গতিকে তেনেকুৱা ধৰণৰ কথা মই ভাবোঁ মানসিকভাৱেও ঠিকে থাকিব লাগিব ধৰি লওক এজন মানে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে শৰীৰৰ লগতে শ শৰীৰখন যদি ভালে ৰাখিবৰ কাৰণে যদি সমাজত সমানে সমানে খোজ মিলাই যাবৰ কাৰণে শাৰীৰিক মানসিক দুই দিশতে মানে ভাল ধৰণে থাকিব ভালেই থাকিব লাগিব গতিকে চ চ এই চৰকাৰে যিখিনি সুবিধা প্ৰদান কৰিছে এই সুবিধাসমূহ যিসকলে পাব লাগে যিসকলে পৰাপ যিসকলে পৰা ফাৰ্ষ্ট ষ্টেপত পাব লাগে যাক মানে কি প্ৰথমে দিব লাগে তেওঁলোকক নিদি পেলাই ধৰি লওক আজি ধৰি লওক তেওঁলোকৰ পুঁজিপাতি মানুহবিলাকৰ তেওঁলোকৰ ধৰি লওক মন্ত্ৰী আমোলা বা তেওঁলোকৰ কোনোবা ভাল চহকী ঘৰৰ মানুহে ধৰি লওক এইবিলাক প্ৰিফাৰেঞ্চবিলাক লৈ লয় তেওঁলোকেহে পায় যি চৰকাৰী অনুদান আজি ধৰি লওক এজন যুৱকে পঢ়া এজন যুৱকে যদি কিবা এটা কৰিম বুলি লৈছে সেই যুৱকক যদি পঞ্চাছ হাজাৰ টকাটো নিদি আজি এজন কোনোবা ভাল চহকী ঘৰৰ ল'ৰা এটাই ধৰি লওক পঞ্চাছ হাজাৰ টকাটো তেওঁ পতকৈ পাই যায় গতিকে সেই তেনেকুৱা হ'লে মানে ধৰি লওক তেওঁ এই নোপোৱা ল'ৰাজনৰ মানসিক কেনেকৈ ভালে থাকে গতিকে তেওঁ স্বাস্থ্য সেইফালৰ পৰা মানসিক যদি বিকাৰ হৈ যায় বা মান বিকাৰ নহয় মানসিকভাৱে যদি তেওঁ ভাগি যায় তেতিয়াহ'লে তেওঁৰ স্বাস্থ্যও ভাগি গ'ল গতিকে সেইটো দিশত মই ক'ব বিচাৰোঁ যে যিসকলকক যিসকলে পাবৰ যোগ্য চৰকাৰৰ পৰা যি অনুদান পাবৰ যোগ্য যিসকলে সেইসকলকহে প্ৰদান কৰিব লাগে আৰু যিসকলে যিসকলক দিয়ে ধৰি লওক পাবৰ যোগ্যটো নহয় তেওঁলোকক দিব নেলাগে গতিকে তেনেকুৱা এটা ইয়াত আমাৰ ৰাজনীতি বা ৰাজনীতি বুলিয়েই কওঁ বা তেওঁলোকে হিতাধাৰী হিতাধিকাৰীৰ পৰা বাছি দিয়ে গতিকে সেইটো অকণমান বাচনিৰ ক্ষেত্ৰত আমাৰ ইয়াত অসমত বৰ খেলি মেলি হৈ থাকে গতিকে মই ভাবোঁ প্ৰকৃত হিতাদা হিতাধিকাৰীয়ে পাব লাগে যিকোনো বস্তু অনুদানবিলাক তেতিয়া ধৰি লওক তেওঁ সকলোৰে লগত সমানে মিলি থাকিব পাৰিব আৰু তেওঁ শাৰীৰিক মানসিক দুই দিশতে ভালকৈ চলি যাব পাৰিব গতিকে এইখিনিয়ে কথা